হয় এইটো অ'লা এজেঞ্চি অ'লা এজেঞ্চিত লাগিছে নেকি ফোনটো মই অভিজিতে ক'লোঁ এই কিছু দেৰি আগতে মই আপোনালোকৰ কেব এটা অৰ্ডাৰ বুক কৰিছিলোঁ হয় তাৰ ড্ৰাইভাৰজনৰ বিষয়ে মই ফিডবেক দিবলগীয়া আছিলে মানে মানে এই না ড্ৰাইভাৰজন খুব ভাল আছিলে তেওঁক একো কমপ্লেইন নিদিওঁ ফিডবেক দিবলগীয়া আছিল ভাল ফিডবেক দিবলগীয়া আছিলে হয় ড্ৰাইভাৰজনে মোক কৈছিলে মানে যদি চাৰ্ভিচটো চাই ভাল পাওঁ তেতিয়াহ'লে ভাল পাওঁ তেতিয়াহ'লে মানে ফিডবেক দিব কৈছিলোঁ সেই তাৰ কাৰণে ফোন কৰিছিলোঁ মই হয় ড্ৰাইভাৰজন খুব ভাল আছিলে তেওঁ খুব ভদ্ৰ আছিলে মোক ভালদৰে তেওঁ গাইড কৰিলে ক'ত ক'ত ক'ত যাম ক'ত নগ'লোঁ ক'ত কি আছিলে চব ভালকৈ মোক লৈ গ'ল কথা বতৰাটো খুব ধুনীয়া আছিলে খুব ভাল আছিলে হয় তেওঁক ৰেটিংটো ফাইভ ষ্টাৰ দিব বিচাৰিম হয় হয় ঠিক আছে আছে থেংক ইউ